চহৰৰ অঞ্চলৰ সমস্যাবোৰ হৈছে যিহেতু চহৰত মানুহৰ জনবসতি ঘন আৰু জেগাৰ সং পৰিমাণ কম গতিকে লৈ চহৰৰ মানুহবোৰে ব্যৱহাৰ কৰা পলিথিন আৰ্ৱজনা ছেনিটেৰী পেড যে য'তে ত'তে পেলাই দিয়া হৈছে আৰু তাতে তাৰ লগতে জেগা বা কম হোৱাৰ সেইটো কৰি লৈ তাতে বিভিন্ন ধৰণৰ ভাইৰাছৰ উৎপত্তি হয় গতিকে লৈ চহৰত মানুহৰ বেমাৰ হৈছে বস্তুবোৰ য'তে ত'তে পেলাই দিয়া হয় তাতে বিভিন্ন ধৰণৰ যেনে চৰণীয়া গৰু চৰুৱে বস্তুবোৰ খায় খায় সেইফালৰ পৰাও এটা বিভিন্ন বেমাৰৰ সন্মুখীন হ'বলগীয়া হয় তাৰ পৰিৱৰ্তে চহৰত যিহেতু গছ গছনিৰ পৰিমাণ কম গছ গছনি কাটি মেলি তাতে ঘৰ চৰ বনাই লোৱা হৈছে তাতে গছ গছনিৰ পৰিমাণ কম হোৱা হেতুকে লৈ যিহেতু উত্তাপ বৃদ্ধি হোৱাৰ ফলতো বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে যেনে ধৰক বসন্ত ৰোগ বসন্ত ৰোগ আপোনাৰ আৰু বিভিন্ন ধৰণৰ তাৰ সেইটোৰ বিপৰীতে গাঁৱৰ গাঁৱৰ গাঁৱৰ বেমাৰবোৰ এনেধৰণৰ হ'বলৈ বিচাৰিছে যে গাঁৱৰ যিহেতু মানুহবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো প্ৰায় বজাই নাৰাখে ঘৰৰ ওচৰতে আপোনাৰ গাহৰি পোহে হাঁহ কুকুৰা ছাগলী বিভিন্ন ধৰণৰ বস্তু পোহে আৰু সেই গাহৰিৰ পোহা হেতুকে লৈ গাহৰিক কামোৰা ম'হটোৱে আহি যদি এজন মানুহৰ গাত কামুৰিবলৈ হয় তেতিয়া হয় আপোনাৰ এনকেফেলাইটিচ বেমাৰ আৰু গতিকে লৈ গাঁৱৰ অঞ্চলত যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাটো কম আৰু মানুহবোৰ প্ৰায় অশিক্ষিত অশিক্ষিত বুলিয়ে ক'ব পাৰি গতিকে লৈ গাঁও অঞ্চলৰ বেমাৰবোৰ আপোনাৰ নিজে সৃষ্টি কৰি লোৱা ধৰণৰ হ'ব পাৰে ধৰক আপোনাৰ খৰ খজুৱতিৰ পৰা আদি কৰি আপোনাৰ আৰু তাতে এটা ভাবোঁ চহৰৰ অঞ্চলৰ মানুহবোৰৰ আৰু এটা বেমাৰ বুলি ভাবোঁ আপোনাৰ সাৰ দিয়া খাদ্য যিহেতু আমি এতিয়া চহৰত খেতি কৰিবলৈ নিজৰ প্ৰায় জেগা বুলিবলৈ নাই জেগাটো কম গতিকে লৈ আমি যিবোৰ চব্জি কিনি খাই আহি আছোঁ সেই চব্জিবোৰ প্ৰায় আপোনাৰ সাৰ দি উৎপন্ন কৰা চব্জি গতিকে লৈ সেই সাৰ দিয়া চব্জি আমি নেখাই যদি আমি নিজৰ বাৰীত যদি জেগা নাই ঘৰৰ চটৰ ওপৰত আমি বিভিন্ন ধৰণৰ এই টাবত আমি খেতি কৰিব পাৰোঁ তাৰ সেই নিজে খেতি কৰি খালেও অকণমান হ'লেও আমি বেমাৰৰ পৰা কেমিকেলিক পদাৰ্থবোৰ খোৱাৰ পৰা আমি অকণমান হ'লেও বিৰত থাকিব পাৰোঁ গাঁৱৰ ক্ষেত্ৰত যিহেতু গাঁৱত মানুহে নিজেও খেতি কৰি খাই গোবৰৰ সাৰ দি খেতি কৰি খায় তাৰ গোবৰ সাৰ দি কিনা বস্তু চব্জি শাক পাচলি কিনি নেখাই যদি নিজৰ বাৰীতে তেওঁলোকে গোবৰ সাৰ দি বিভিন্ন ধৰণৰ শাক পাচলি যদি নিজে লগাই মেলি খাই তেতিয়াও বিভিন্ন ধৰণৰ বেমাৰৰ পৰা তেখেতলোকে হাত সাৰিব পাৰে আৰু গাঁৱৰ ক্ষেত্ৰত বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে পৰিষ্কাৰ পৰিচ্ছন্নতাটো হৈছে প্ৰধান যদি আপুনি আপোনাৰ ঘৰৰ কিনাৰতে গাহৰি গঁৰাল ৰাখিছে হাঁহ কুকুৰাৰ গঁৰাল আছে ৰাখিছে ছাগলীৰ গঁৰাল ৰাখিছে সেইবোৰ আপোনালোকে দৈনিক পানীৰ দ্বাৰা আৰু কিছুমান ফাৰ্মাচীত আপোনাৰ ভেটেনেৰীৰ পৰা কিছুমান বস্তু নি আপোনালোকে ছটিয়াই মেলি সেইবোৰ আপুনি দুৰ্গন্ধ মুক্ত কৰি তাত বীজাণুমুক্ত কৰি আপোনালোকে ৰাখিব পাৰে যদি আপোনালোকে গাহৰি পুহিছে গাহৰি আপুনি ভেকচিনেটাইজড্ কৰক যদি ভেকচিনেটাইজ নকৰে তেতিয়া আপোনাৰ সেই গাহৰিটোৰ পৰা আহি কামোৰা ম'হটো আহি যদি আপোনাক কামুৰিব পাৰে তেতিয়া হয়তো আপোনাৰ এনকেফেলাইটিছৰ ধৰে লেখিয়া ডাঙৰ ৰোগ হ'ব পাৰে গতিকে লৈ আপুনি যদি গাঁৱৰ জেগাত আছে তেনেহ'লে আপুনি গাহৰিৰ গঁৰাল হাঁহ গঁৰাল কুকুৰাৰ গঁৰাল ছাগলীৰ গঁৰাল এইবোৰ আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখক আৰু আপোনাৰ নিজৰ অঞ্চলৰ চৌপাশটো আপুনি অকণমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰক যিহেতু পৰিষ্কাৰ থাকিলেহে আপুনি বেমাৰমুক্ত হৈ থাকিব পাৰিব গতিকে লৈ পৰামৰ্শ হিচাপে এতিয়া ধৰক সাৰ দিয়া বস্তুটোৰ কথাটো ইতিমধ্যে মই ক'লোঁ সেই সাৰ দিয়া বস্তুবোৰ খোৱাৰ পৰা আপোনালোকে অকণমান বিৰত থাকি নিজৰ বাৰীত আপুনি অকণমানকে হ'লেও নিজৰ কাৰণে চব্জি লগাই মেলি খাওক তাৰপৰাও আপোনালোকে অলপ বাচিব পাৰিব ধৰক আপোনালোকে ধৰক কিছুমান বস্তুৰ পৰা খোৱাৰ পৰা বিৰত থাকিব লাগিব যেনে ব্ৰইলাৰ মুৰ্গী ব্ৰইলাৰ মুৰ্গীটো উৎপাদন হয় টোটেলী ভেকচিনৰ ওপৰত গতিকে লৈ সেই বস্তুটো নাখাই মেলি আমি যদি আমাৰ নিজৰ যদি জাগা আছে তাতে আমি নিজেই উৎপাদন কৰি খোৱাটোহে আমাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব বুলি মই ভাবোঁ